হয় হয় কোনে কৈছিলে বাৰু হয় বাইদেউ কওকচোন

কুহুমীয়া গৰম পানী খাৱচোন ৰাতিপুৱা শুই উঠি অঁ এগিলাছ কুহুমীয়া গৰম পানী খাব আৰু এক্সাৰচাইজ কৰা হয় নাই বাৰু আপুনি

অঁ অকণমান নিজক সময় দিব লাগিব আপুনি দেই এক্সাৰচাইজ কৰক

কিন্তু প্ৰথমতে আপুনি তেনেকৈ